হেল্ল' এইটো পেন কাৰ্ড হেল্পলাইন নম্বৰ হয়নে অঁ মই কথা এটা জানিব বিচাৰিছিলোঁ অঁ মই পেন কাৰ্ড এটা আবেদন কৰিছিলোঁ আজি দছ দিন হ'ল এতিয়াও মই সেইটো আহি পোৱাহি নাই অনুগ্ৰহ কৰি ক'ত আছে জনাব নেকি অঁ অঁ মোৰ জন্ম তাৰিখটো ঊনৈছশ ঊনৈছশ নব্বৈ চনৰ এক জানুৱাৰী

অঁ হা হা অঁ সেইটো পাবলৈ কিমান দিন লাগিব বাৰু

অঁ ঠিক আছে তেতিয়াহ'লে দহ দিনত পালে ভাল হ'ব মোৰ এটা কাম আছে ঠিক আছে থেংক ইউ পঠাই দিলে ভাল পাম আৰু সোনকালে